মই কালি সেই প্লাষ্টিকৰ গাম্লা এটা আনিছিলো সেইটো ইমান ধুনীয়া ভাল একেবাৰে ডাঠ একেবাৰে ম সেইটো কোম্পানীটো ভাল আছে তহঁতি আনিবিচোন সেইটো পৰা এইটো আমুকৰ হেৰি কিনাৰৰ দোকানখনতে আছিলে তাত গৈ পাবি আৰু পাবি দে সেইটো বৰ ডাঠ আছে মজবুত সেই বস্তুটো বহুত ভাল সেইটো আনিবিগেচোন হেৰি কিনাৰৰ দোকানখন সেই কাপোৰৰ দোকানখন কিনাৰত যে আছে সেইখন পৰা আনিবি সেইখন আনিলে বহুত ভাল বস্তুটো কোম্পানীটো ভাল আনিবি এতিয়া মই আনিলো কালি ইমান ভাল মানে পানী থলেও মানে ভাল আৰু গৰম পানী দি চাইছো সেই গৰম পানী দিলেও একো লৰচৰ হোৱা নাই সেইটো হাৰ্ড আছে বস্তুটো ভাল আনিবিচোন আকৌ সেই তাকো কবিচোন সিও আনিবগৈ তাৰপৰা তহঁতি চবে আনিবি তাৰপৰা বস্তুটো ভাল আছে সেই কম্পানীটো ভাল নেকি ব আনিলো কালি মই ভাল দেখি কাৰণে তোক ক'লোঁ সেই ফুটপাথৰ কিনাৰবোৰ নানিবি সেইবোৰ বৰ বেয়া বস্তু সেইখন দোকানৰ পৰা আনিবিচোন বহুত ভাল আছে গৰম পানীত দিলেও একো লৰচৰ নহয় ভাল একেবাৰে গলি নাযায় বা একো পোটোকা পোটোকা নপৰে কাপোৰ কানি হওকে বা পানী হওকে চাওক কিবা কিবি বস্তু থলেও থবলেও ভাল সেইটোত ডাঠ আছে বস্তুটো তাৰপৰা আনিবি দেই মই আনিলো কালি ভাল দেখিয়ে তোক ক'লো তই আনিবি হা হ'ব